ভাৰতৰ অন্যান্য ৰাজ্য আছে তাৰে ভিতৰত অসমৰ স্বাস্থ্যব্যৱস্থা ভাৰতৰ অন্যান্য ৰাজ্যসমূহৰ লগত তুলনা কৰিবলৈ গ'লে এই ক'ব লাগিব যে অসমৰ পৰা দুই বা তিনিটা বেমাৰৰ কাৰণেহে মানুহ বাহিৰত গৈ মানে আপোনাৰ বেমাৰটো দেখুৱাব লগা হয় আৰু প্ৰায়ভাগ বেমাৰেই এতিয়া অসমত চিকিৎসা উপলব্ধ হৈছে এতিয়া ক'বলৈ গ'লে প্ৰত্যেকখন ডিষ্ট্রিক্টতে এখন এখন হস্পিটাল হৈছে আৰু আপোনাৰ কেন্সাৰ তেনেকুৱা বেমাৰ যোৰহাটত এতিয়া নতুনকৈ এখন স্থাপিত কৰিছে এই বছ এইবাৰ সেইখন কেন্সাৰৰ কাৰণে বিশেষকৈ আৰু আপোনাৰ ক'বলৈ গ'লে এই বেমাৰৰ ওপৰত আপোনাৰ শিক্ষা ক্ষেত্ৰতো বহুত বহুত মানে অসমে আগবাঢ়িছে আৰু আপোনাৰ ক'বলৈ গ'লে এই কিছুমান দুই এটা বেমাৰহে আপোনাৰ বাহিৰত যোনটো অসমত মানে অসমত যোনটো ভাল কৰিব নোৱাৰে এই তেনেকুৱা দুই এটা বেমাৰহে আপোনাৰ বাহিৰৰ ৰাজ্যসমূহলৈ লৈ নিয়া হয় সেইবাবে ক'ব পাৰিম সেইবাবে কিছুমান কিছুমান বেমাৰৰ কাৰণেহে বাহিৰলৈ যাব লগা হয় আৰু বাকী ক্ষেত্ৰত ক'বলৈ গ'লে অ অসমত প্ৰায়বোৰ বেমাৰৰ চিকিৎসা আছে